হেল্ল' অ দাদা আপোনাৰ নম্বৰটো এটা মানুহৰ পৰা লৈছিলোঁ আপোনাৰ এটা বস্তু বিচাৰিছিলোঁ আছে নেকি চবজি

লাগিছিল এখন বিয়াৰ কাৰণে লাগিছিল বন্ধাকবি লাগিছিল বিলাহী লাগিছিল গাজৰ লাগিছিল বেঙেনা লাগিছিল অ

এনেই বস্তুবিলাক হা কি কৈছে

অ এনেই বস্তুবিলাক ভালনে নিজৰ খেতি অ অ বন্ধাকবিবিলাকততো পোক চোক ধৰাতো নাই

অ মই বিশ কেজি বিশ কেজি হ'লেই হ'ব সব ও বিলাহীটো অলপ বেছিকৈ লাগিছিল বিলাহীটো অলপ ত্ৰিছ কেজিমান কৰি দিব বিলাহীটো তাৰমানে টক্ বনাম বিয়াত অ অ অ অ এনেই পিছে এতিয়া দাম চাম কেনে কিবা অলপ মিলাই চিলাই কৰিব আৰু দামটো কমাই ল'ব অলপ

ও ও অ বি বিলাহীত কিমানমান পৰিব এনে বিলাহীটো বিলাহীটো অলপ কমাই ল'ব বিলাহীটো দামটো বাঢ়ি আছে নহয়

ও ও

অ

মোক লাগে আৰু এসপ্তাহমান পিছত

ও অ হ'ব দে